অ হয় হয় কওকচোন অ আজি মানে এতিয়া আপোনাৰ কেতিয়ালৈ লাগিছিলে বাৰু

বুজি পাইছোঁ বুজি পাইছোঁ হয় হয় ঠিক আছে মই প্ৰথম ঘৰটো চাই ল'ব লাগিব মই গৈ পেলাই চাই আহিমগৈ তেতিয়া ঠিক আছে ঠিক আছে মই ঘৰ চাবলৈ যাওঁতে তেতিয়া দাম দৰখিনি পাতি লম আৰু হ'ব ওম